অ হেল্ল' অ কওক অ দাদা মই মানে কাজিৰঙা যাব ওলাইছিলোঁ কাজিৰঙাৰ কাৰণে আপুনি বোলে গাড়ী ভাড়াত দিয়ে মই আপোনাৰ আজি আঠ তাৰিখ আপুনি মোক বাৰ তাৰিখমানে লাগিছিলে বাৰ তাৰিখ অ কিমানমান হ'ব ভাড়াটো কি ক'লে কাজিৰঙা কাজিৰঙা যাম মই ইয়াৰ গুৱাহাটীৰ পৰাই যাম কাজিৰঙালৈ যাম

আমাৰ পৰিয়াল আমি পাঁচজন পাঁচজন হিচাপে সৰু গাড়ী হ'লেও হ'ব

সৰু ল'ৰা ছোৱালী নাই বিশেষকৈ ডাঙৰেই আপোনাৰ কিমানমান ভাড়া হ'ব মোক তিনিদিনৰ কাৰণে লাগিছিল তাতে ঘূৰিবৰ কাৰণে লাগিব পাঁছ ছয় হাজাৰ টকাতে হ'ব ন' আ ঠিক আছে তেতিয়াহ'লে

অ মোকতো লাগিবই আপোনাৰ গাড়ীখন লাগিব কাৰণে আপোনাক কৰিছোঁ আপোনাৰ বাৰ তাৰিখে মোক ৰাতিপুৱা দি দিলেই হ'ল

অ দিয়ক ওম

হ'ব অ হ'ব দিয়ক